আমাৰ অসমত বিভিন্ন বতৰত বিভিন্ন খেতি কৰা হয় সেনেকৈ বা বহাগ মাহত বহাগ মাহৰ পৰা সেইখিনি বাৰিষাৰ সময় বাৰিষাকালত ভেন্দি ভাতকেৰেলা এইবিলাক খেতি কৰা হয় তাৰপিছত জিকা জিকা জলকীয়া কট বেজা কট বেজাল কট বেজালৰ খেতিও কৰা হয় তাৰপিছত বাৰিষা যোৱাৰ পিছত বাৰিষা যোৱাৰ পিছত তাৰে তাৰ পিছত আৰু এই বীন বীন তিতা কেৰেলা লাও আদি খেতি কৰা হয়